অঁ কওকচোন অঁ হয় হয় হয় আপুনি কোনে ক'লে অঁ বহুত ভাল কথা বাৰু হেৰি নহয় এই আপোনাৰ গোটেই ঘৰটো কৰিব নে কি নতুনকৈ যে বনাইছিলে সেইটো নহয় জানোঁ হয় হয় হয় অঁ মই যাম বাৰু কিন্তু হেৰি নহয় মই এনেই গ'লেতো নহ'ব আপোনাৰ মানে হেৰি এই লাইট কেইটামান লগাব বাৰু সেইখিনি মই চাই দিম দিয়ক আপুনি এটা কাম কৰিব আপুনি এটা বাল্ব কেইটামান আনি থ'ব এতিয়া আপোনাৰ ৰূম কেইটা ছটা আপুনি এটা ছটা টিউব আনি থ'ব সৰু আপুনি ফ'ৰ্টি পাৱাৰ আনি থ'ব আৰু আপুনি ছটা চি এল এফো আনিব পাৰে বা আপুনি এল ই ডিও আনিব পাৰে আপোনালোকৰ নিজৰ কথা সেইখিনি আনি থ'ব বাকী ওৱাৰ চোৱাৰবিলাক মই লৈ গৈ আছোঁ নাই নাই সেইখিনি লৈ যাম মই লৈ যাম সেইখিনি চিন্তা নকৰিব মোৰ থাকেই লগত ষ্টক দেই এই আজি আজি মই আবেলি যাম এটা আবেলি টাইম এটা উলিয়াই পেলাই যাম আৰু নিৰ্দিষ্ট টাইম এটাত চাৰিটাত ধৰক এতিয়াটো বেছি দেৰি হোৱাই নাই নাই মই আজি বেলেগ এটা

অঁ নিশ্চয় নিশ্চয় মোৰ মানে এই বিতুপন অকণমান দুদিনমান তাৰ বায়েকৰ ঘৰৰ বিয়া আছিলে সি বিতুপন বিয়ালৈ গৈছে কাৰণে মই তাক পঠিয়ালোঁ নহ'লে তাকো মই পঠিয়াই দিব পাৰিলোহেঁতেন এই অ' মই নিজেই যাম আৰু দিয়ক হ'ব নাই নাই নিমেই নিম অ' মই সিহঁতৰ গ্ৰুপটোক নিমেই মই তেওঁলোকেই কৰিবতো গতিকে গ্ৰুপটো নিমেই মই লগত অঁ অঁ অঁ ঠিক আছে বাৰু দিয়ক মই তেতিয়া চাই ল'মগৈ অঁ হ'ব অঁ হ'ব হ'ব